আমাৰ গ্ৰাম্য অঞ্চলত পশুপালন আমি সকলোৱে কৰোঁ সেই অনুপাতে কেতিয়াবা ফল নাপাওঁ কেতিয়াবা গৰু ছাগলী এনেকৈ বিক্ৰী কৰিব সময়ত দামটো বহুত কম পোৱা হয় কেতিয়াবা দাম পোৱা হয় কেতিয়াবা দাম ইমান নাপাওঁ এটা সময়ত গৰু বিক্ৰী কৰাটো একেবাৰে বন্ধই কৰি দিছিলে তেতিয়াতো আমাৰ মানুহৰ বহুত চিন্তা হৈ গৈছিলে আমি গৰু পুহি কি কৰিম এতিয়া লাহে লাহে আকৌ দাম দিবলৈ লৈছে তেতিয়া মানুহে অকণমান পুহিবলৈও আৰম্ভ কৰিছে নহ'লে সকলোৱে কম দামতে হ'লেও বিক্ৰী কৰি আদায়ে কৰি দিছিলে কেতিয়াবা আমাৰ যিমানটো কষ্ট কৰা হয় সিমানটো মতে আমি পইচা নাপাওঁ